ভাল ভাল বহুত দিনৰ মূৰতচোন অঁ ঘৰ আহিলা নেকি অঁ ৰাসৰ কাৰণে নেকি অঁ ৰাস চাব গেলা না আমি আহিলোৱেই কালি একবাৰ আৰু যাব লাগবো লগ পালি যাম বুলি ভাবছো কালি পৰহিমানে আৰু একবাৰ এ চাওঁ ৰ'বচোন কি হয় আমাৰ আমাৰকেইটাৰো পৰীক্ষাও নহয় কোন দিনা যাবা তোমালোক পিছবেলা কালি ৰাতিকৈ যাওঁ নেকি পিছবেলা যোৱাতছে অঁ গাড়ী এখন ভাড়া কৰি টেম্পু এখন ভাড়া কৰি যাব পাৰি দহটামান মানুহ হ'লে আমাৰটো সাতটাই হ'ম অঁ আৰু সাতটা আমাৰ বাইদেউহঁতকো সুধি চাওঁৰ'বাচোন তেনেহ'লে আৰু কিবা ৰাস চাসো ৰাস চাসো চলি আছে নেকি ৰাতি অঁ অঁ অঁ অঁ কিবা ভাল থিয়েটাৰ আহিছে যদি চাই আহিব পাৰি তেনেহ'লে ৰাতিকৈ অঁ আহিব নেকি অঁ তাতে দেখোন চলি আছে নিউজ এটা তাকে চাই পেলাই বহি আছিলোঁ ৰ'বা অঁ এইবাৰ হেম অঁ তেনেহ'লে হেমমালিনীকে চাব যাব লাগব অঁ দিয়া